অঁ দাদা শাক পাচলি লাগিছিলে অলপ অঁ কি কি আছিলে পাচলি অঁ অঁ কি কি অঁ

অঁ অঁ এতিয়া জিকা কেনেকুৱা কেজি অঁ বহুত দাম অঁ লোকেল হয়নে আৰু আৰু ভাতকেৰেলা আছেনে অঁ অঁ আৰু ভেন্দী কেনেকুৱা কেজি ভেন্দী আছেনে অঁ

অঁ শাক পাচলি দাম হৈছে অঁ অঁ চব্জিবোৰ লোকেলে নে বাৰু অঁ এতিয়া জলকীয়াও লাগিছিলে আছেনে অঁ অঁ দাম চাগে বহুত অঁ বিলাহীটো পাবলৈ নাই চাগে অঁ অঁ অঁ বিলাহীৰ দাম ন সেইকাৰণে নাই অঁ অঁ হ'ব তেতিয়া অঁ